শিক্ষাৰ ওপৰত এ আই বা কৃতিম বুদ্ধিমত্তাই দৰে প্ৰযুক্তিৰে যথেষ্ট প্ৰভাৱ পেলাইছে কাৰণ কেলে বৰ্তমান বৰ্তমান যিটো সময় সেই সময়ত কৃতিম বুদ্ধিমত্তাৰ সহায় নল'লেও নচলে তথাপিও কি হয় এতিয়া শ্ৰেণী কক্ষতে এজন ছাত্ৰক আমি পাঠদান কৰোঁতে যেনেদৰে এতিয়া ধৰক এখন দৰ্খাস্ত শিকাবলৈ যাওঁতে সিহঁতক প্ৰথমৰ পৰা যেনেদৰে এতিয়া কি কিহৰ বাবে লিখিব কালৈ লিখিব তেনেকুৱা ধৰণৰ কথাবিলাক আমি সিহঁতক ধুনীয়াকৈ বা খৰচি মাৰি শিকাই দিওঁ কিন্তু এই যি কৃতিম বুদ্ধিমত্তা তেনেকুৱা সেই দৰ্খাস্ত এখন কিন্তু তেওঁলোকে ফৰ্মেতটো থাকিব তাত কৈ যোৱাৰ লগে লগে সকলো কৃতিমভাৱে তেওঁ তাত উপলব্ধ হ'ব তেনেকুৱা ধৰণৰ কথা আকৌ ধৰক সাহিত্যৰ ক্ষেত্ৰত কি হয় এটা কবিতা আমি নিজৰ ভাৱ অনুভূতি আৱেগখিনি দি এটা নিজৰ যিটো স্ব নিৰ্দিষ্ট শব্দ প্ৰয়োগ কৰি আমি এটা কবিতা ৰচনা কৰিব পাৰোঁ কিন্তু ইয়াত কি হ'ব কৃতিম বুদ্ধিমত্তা যিটো ফৰ্মেট থাকিব তাৰ ওপৰতে আহি যাব এটা কবিতা তেনেকুৱা ধৰণৰ আৱেগবিলাক যিবিলাক ভাল লগা অনুভৱ সেই ভাল লগা অনুভৱবোৰ ক্ৰমে হ্ৰাস হৈ আহিব যেনেদৰে ইয়াৰ ঋণাত্মক প্ৰভাৱ আছে তেনেদৰে কিছুমান ধনাত্মক প্ৰভাৱো থাকিব যেনেদৰে এতিয়া বয়সস্ত কিছুমান মানুহে কিবা এটা এখন আজিকালি যিবিলাক টেকনিকেল কাম সেই কামখিনি কৰিবৰ কাৰণে আনক পাচিবলগীয়া হয় সেই তেওঁলোকৰ কাৰণে সহজ হ'ব বা সহজে যিকোনো কাম আমি কৰিব পাৰিম সেইখিনি ধনাত্মক প্ৰভাৱ কিন্তু তথাপিও কিন্তু যি আধুনিক প্ৰযুক্তি বিদ্যা কৃতিম বুদ্ধিমত্তা আমাৰ সমাজ জীৱনত যথেষ্ট প্ৰভাৱ পৰিব যাৰ বাবে ভৱিষ্যতে হয়তো আমি কিছুমান মানুহ কৰ্মহীন হৈ পৰিবলগীয়া হ'ব